আমাৰ অঞ্চলত এবাৰ গ্ৰন্থমেলা হৈছিলে তাত কিতাপ কিনিবলৈ গৈছিলোঁ কিতাপ কিনিবলৈ গৈ বৰ ভাল লাগিলে তাত প্ৰথম প্ৰথম যিখন দোকানত কিতাপ কিনিছিলোঁ তাত মোৰ মন পচন্দৰ কিতাপ কেইখনমান আছিলে তাৰ পৰা কিতাপ কেইখন ল'লো লৈ পেলাই গোটেই গ্ৰন্থমেলাখন এপাক ঘূৰিলোঁ ঘূৰি বিভিন্ন বস্তু চালোঁ কৰিলোঁ তাৰপৰা আহি আহি আকৌ দুখনমান দোকানত মানে মই দুপাকমান ঘূৰি আৰু চালোঁ ইফালে সিফালে তাৰপৰা মন পচন্দৰ এখন কিতাপ চকুত পৰিলে তাৰপৰা তালৈ গ'লো তাত সেই কিতাপখন কিনিলোঁ তাত তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ ভাল লাগিলে তাৰপৰা আকৌ দুখনমান তেনেকৈ ঘূৰি পকি আকৌ দুখনমানলৈ গ'লোঁ তাতো এখন দোকানত মই এখন কিতাপ বিচাৰিলোঁ তেওঁলোকৰ কিন্তু দোকানখনত তেতিয়া সেই কিতাপখন নাছিলে তেওঁলোকে মোক সেই কিতাপখন নাই বুলি কিন্তু পোনে পোনে কৈ দিয়া নাই অলপ দেৰি পিছত তেওঁলোকে মোক বিভিন্ন কিতাপ দেখুৱালে বিভিন্ন কিতাপৰ কি বুলি কি লিখকবিলাকৰ বিষয়ে অলপ মানে মোক জ্ঞান দিলে তাৰপিছত অলপ দেৰি পিছত যেতিয়া তেওঁলোকৰ লগত গোটেই এঘণ্টামান আধাঘণ্টামান কথা পাতিলোঁ কথা বতৰা পতাৰ পিছত মোৰ এনেকুৱা অনুভৱ হ'ল যে গ্ৰন্থমেলালৈ গ'লে কিছুমান নজনা কথাও কিন্তু জানিব পাৰি আৰু সেই গ্ৰন্থমেলাখনৰ যিটো তাৰমানে তাত থ থাকি পেলাই মোৰ সেই সময়ত যিটো মানে অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাখিনি সঁচাকৈ কিন্তু পাহৰিব নোৱাৰি তেওঁলোকে কিন্তু সেই কিতাপখন যদিও মোক দিব নোৱাৰিলে মোক পিছত আকৌ তেওঁলোকে যোগাযোগ কৰি দিয়াৰ কথা ক'লে কিন্তু তেওঁলোকৰ যি ব্যৱহাৰ তেওঁলোকে সেই কিতাপ এখন এজন গ্ৰাহকে বিচাৰিলে তেওঁলোকে তাক সেইটো পূৰাবৰ কাৰণে যিহেতু আগ্ৰহ প্ৰকাশ কৰে সঁচাকৈ তেনেকুৱা হেৰিবিলাক দেখিলে খুব ভাল লাগে সেয়েহে গ্ৰন্থমে মেলাবিলাক হ'লে কিন্তু আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা মানে পঢ়ুৱৈ সংখ্যা বাঢ়ে তেওঁলোকেও অন্ততঃ যে বিচাৰে মনে বিচৰা কিতাপকেইখন কিন্তু তাত পালে তেওঁলোকৰ মনতে কিন্তু বহুত আনন্দ লাগে